কালি আপুনি ইমান দূৰলৈকে আহি মোক থৈ গ'লহি আৰু যাওঁতেও অকলে অকলে ঘুৰি গৈছে ইমান ৰাতিখন মোৰ কাৰণে ইমান দূৰ আহিলে আৰু ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে সঁচাকে বহুত বহুত ধন্যবাদ মানে আজি ৰাতিপুৱাৰ পৰা আপোনাক কল কৰিম বুলি ভাবি আছিলোঁ এতিয়াহে সময় পালোঁ মই বোলো ভালকে আপোনাক ধন্যবাদ এটাকে জনাওঁ সেই কাৰণে কল কৰিলোঁ